হেল্ল' বন্ধুসকল আজি মই আপোনালোকৰ আগত লাইভ আহিছোঁ এটা সহায় বিচাৰি মই অলপ দিনৰ আগতে আধাৰ কাৰ্ডৰ কাৰণে এপ্লাই কৰিছিলোঁ যিহেতু মোৰ বৰ্তমান আধাৰ কাৰ্ড নাই তাৰ যিমানখিনি নথিপত্ৰ লাগে সেইখিনি মই দি পেলে মই আধাৰ কাৰ্ডটো এপ্লাই কৰিলোঁ কিন্তু সেই আধাৰ কাৰ্ডৰ পক্ৰিয়াসমূহ কিমান আগবাঢ়িছে সেইটো মই এতিয়ালৈকে জানিব পৰা নাই আপোনালোকে যদি কেনেবাকৈ আগতে আধাৰ উলিয়াইছে তেনেহ'লে আপুনি মোৰ কমেণ্ট বক্সচত এবাৰ জনাব নেকি